আমাৰ অঞ্চলত বহুতো চৰাই দেখা পাইছোঁ আটাইতকৈ সৰু চৰাই বুলি ক'বলে গ'লে মৌপিয়া চৰাইটোৱে হয় আৰু অস্বাভাৱিক বা বিৰল চৰাই বুলি ক'বলে গ'লে বাঢ়ৈটোকা চৰাই পোৱা যাব কাৰণ বাঢ়ৈ মানে হৈছে যিসকললোকে বাঁহেৰে সঁজুলি তৈয়াৰ কৰে ঠিক তেনেদৰে বাঢ়ৈটোকা চৰাইও নিজৰ বাসস্থানৰ বাবে তেওঁলোকে বাঁহেৰে বাসস্থান তৈয়াৰ কৰি লয় কাৰণ তেওঁলোকে গছত ফুটা কৰি তেনেদৰে তেওঁলোকে তাত কণী পাৰে তেনেকে তাতে থাকে এনেদৰে পোৱালি হয় তাতে সি তেওঁলোকৰ বাসস্থান হয় গতিকে বাঢ়ৈটোকা চৰাইৰ বিষয়ে বহুতো কিংবদন্তিত পোৱা গৈছে তেনেদৰে মই জানিব পাৰিছোঁ আৰু জানিবলৈ ইচ্ছুক হৈছোঁ আৰু এনেদৰে বহুতো চৰাই আছে কিন্তু বিৰল বুলি ক'বলে গ'লে বাঢ়ৈটোকাকে মোৰ মোৰ মতে বাঢ়ৈটোকাকে মই ভাবিছোঁ বাঢ়ৈটোকা চৰাইটো বৰণ কলা বৰণৰ হয় আৰু থুঁতৰি অলপ দীঘল হয় আৰু মূৰত অলপ ৰঙা বৰণৰ হয় আৰু বাঢ়ৈটোকা চৰাই বাসস্থানৰ বাবে এটা ফুটা কৰি যিটো বাসস্থান কৰে সেইটো হয়তো আন চৰাইৰ ক্ষেত্ৰত মই দেখা পোৱা নাই গতিকে মই বাঢ়ৈটোকা চৰাইক এটা অস্বাভাৱিকভাৱে বিৰল চৰাই বুলি ক'ব বিচাৰোঁ আৰু আমি এই চৰাইসমূহ সংৰক্ষণ কৰিব লাগে আৰু সংৰক্ষণ নকৰাসকল বা যিসকলে চিকাৰো কৰিব বিচাৰে তেওঁলোকক আমি বেআইনী বুলি ঘোষণা কৰিব পাৰোঁ